হেল্ল' দাদা এইখন উডেন ৰেষ্টুৰেণ্ট হয়নে মোৰ ঘৰত আজি মানে এটা বাৰ্থডে' পাৰ্টি আছিলে তাৰ কাৰণে কেইটামান অৰ্ডাৰ দিবলগীয়া আছিলে অৰ্ডাৰটো লিখি ল'ব পনীৰ বিৰিয়ানী দুটা আৰু চিকেন বিৰিয়ানী তিনিটা লাগিছিল আৰু ফিছ বিৰিয়ানী পাঁচটা দি দিব এইকেইটা অকণমান স্পাইচি দিব বাকী আৰু ভেজ ৰোল চাৰিটা পাওভাজি দুটা এইকেইটা সৰু ল'ৰা ছোৱালীৰ কাৰণে তো অলপ স্পাইচিটো কমকৈ দিব আৰু চিকেন ৰোল চাৰিটা আৰু এগ ৰোল তিনিটা দি দিব সেইকেইটাত স্পাইচিটো অলপ দি দিব আৰু চিকেন পিজ্জা দুটা চিকেনটোত অলপ জ্বলা দি দিব আৰু ভেজ পিজ্জা তিনিটা দি দিব এইটোত অলপ জ্বলাটো কমকৈ দিব বাকী কফি ষাঠিটা আৰু ছুগাৰ ফ্ৰী চাহ বিছটা দি দিব আৰু নিমখীয়া বিস্কুট বা তেনেকুৱা মিঠাইজাতীয় কিবা আছে যদি বিছটামান দি দিব আৰু ৰসগোল্লা ষাঠিটা দি দিব এই অৰ্ডাৰটো আপুনি এড্ৰেছটো লিখি ল'ব কে বি ৰোডৰ কে বি ৰোড আহিব কে বি ৰোডৰ পৰা আপুনি ফুকন হাট বুলি এটা জেগা আছে সেইটোত আহি পিনি অৰ্ডাৰটো দি দিব মই কেছ পে'মেণ্ট বা অনলাইন পে'মেণ্ট কৰি অৰ্ডাৰটো লৈ ল'ম